কেঞ্চাৰ ৰোগীটো যথেষ্ট আজিৰ যুগত সংখ্যা বাঢ়িছে ক'বলৈ গ'লেতো মোৰ ঘৰতেই কেঞ্চাৰ ৰোগী আৰু আৰু আমাৰ খুৰা এজনো কেঞ্চাৰ কেঞ্চাৰতেই এই আজি ৰিচেণ্ট এমাহত ডেৰ মাহ হৈছে আৰু মোৰ মাও কেঞ্চাৰতে ঢুকাইছে কেঞ্চাৰটো কি বস্তুটো মানে আমাৰ যিজন মোৰ খুৰা শহুৰ খুৰা শহুৰ মানে কেঞ্চাৰৰ মানে আগতে খুব ড্ৰিংক্স কৰিছিলে ড্ৰিংক্স কৰিছিলে তাৰপিছত আকৌ মানে চিগাৰেট খাইছিলে তাৰপিছত খাই মেলি তেতিয়া এই বস্তুটো মানে হেৰি মানে লাঞ্চত মানে স্প্ৰেড হৈ গ'ল তাৰপিছত হেৰি স্প্ৰেড হওতে মানে হেৰি সেই সেই খুৰাজনো মানে ঢুকাইছে কেঞ্চাৰ আৰু আজিকালি কেঞ্চাৰ কেঞ্চাৰৰতো ৰোগী যথেষ্ট আজিকালি প্ৰায় ল'ৰা ছোৱালীচোন মদ ভাং বিড়ি চিড়ি চব কেঞ্চাৰ মানে চবেই খায় চোন কেঞ্চাৰ বুলিতো মানে সেইকাৰণে মানে কি আৰু আজিকালি খোৱা খাদ্যটোও কৰে ধৰি লওঁ এতিয়া ফল মূলতো চোন আজিকালি চব দৰৱ দৰৱেই দিয়ে আৰু ধৰি লওঁ যিটো আজি আজিকালি আজিৰ যুগত মানে কল কলটো কলটোতো যথেষ্ট মানে ফল ফল মূলত ধৰি ল দিয়া যথেষ্ট দৰৱ দি মেলি সেইটো মানে বস্তুটো হেৰি কৰে সেইকাৰণে প্ৰায় মানে চব খাদ্যতেই মানে মানে কিবা এটা খালেই ধৰি লওক মানে ধৰি লওক বস্তুটো কেঞ্চাৰ হ'ব বুলি ধৰি লৈছোঁ সেইকাৰণে পৰাই কেঞ্চাৰ ৰোগটো যথেষ্ট সংখ্যা আজিৰ যুগত বাঢ়িছে আৰু বিশেষকৈ মানে হেৰি কেঞ্চাৰ মানে কি আৰু ধৰি লও আজিকালি সৰু সৰু ল'ৰা ছোৱালীটো মানে চবেই মানে খায় নাখাবলগীয়া নাই আৰু কেঞ্চাৰ কেঞ্চাৰ কিহৰ পৰা হয় মই সেইটো বিশেষ নাজানো কিন্তু কেঞ্চাৰ যচেষ্ট সংখ্যাৰ লোক বাঢ়িছে আৰু মানে চব মানে কেঞ্চাৰতেই মানুহ মানুহৰ মৃত্যু হৈছে আৰু কি আছিলে হেৰি সেইকাৰণে কেঞ্চাৰটো মানে মানে কি আৰু মানে নিজে মানে ভালে থাকিলে মানে আঁতৰ কোৱা খাদ্যৰ পৰা যদি আমি যিখিনি খাবলগীয়াখিনি যদি নাখাবলগীয়াখিনি যদি আমি খাওঁ তেতিয়াতো কেঞ্চাৰ হ'বই সেইকাৰণে আমি ভাবোঁ পৰা পক্ষত কেঞ্চাৰটো মানে কেঞ্চাৰৰ কৰা আঁতৰি থাকিবলৈ হ'লে আমি খোৱা খাদ্যটো খোৱা খাদ্যটো ভালধৰণে কৰিব লাগিব